শিক্ষাৰ উৎসাহ যোগাবলৈ ছাত্ৰ ছাত্ৰীসকলক যিবিলাক দিয়া যায় বিশেষকে লেপটপ দিয়া যায় লেপটপটো কিন্তু কামত আহিব কিন্তু দুখীয়া ছাত্ৰ ছাত্ৰী হ'লে এইটো বাইচাইকেল দিয়ে কিছুমানে ছাতি দিয়ে তেনেকুৱা আঁচনিবিলাক থাকিলে ইউনিফৰ্ম দিয়ে কিতাপ দিয়ে এইবিলাক দিলে অলপ সহায় হয় গাৰ্জেনৰো সহায় হয় কিন্তু তাৰমানে এতিয়া যিটো কম্পিটিশ্যনৰ যুগ যিটো যুগ আহিছে সেইখিনি নিজেই ল'ৰা ছোৱালীখিনিয়ে ইণ্টাৰনেট চাই পেলাই যদি নিজৰ অভিজ্ঞতাটো না মানে নিজৰ ইটো জ্ঞানটো বঢ়াব পাৰে লেপটপ দিলেই তেনেকুৱা ফুলফিল নহয় কিন্তু লেপটপটো কেনেধৰণে ব্যৱহাৰ কৰিছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব